হেল্ল' মই অলপ আগতে এটা চিকেন থালী অৰ্ডাৰ কৰিছিলোঁ চিকেন থালীটোত তিনিশ উনপঞ্চাছ টকা আছিলে আৰু মোৰ অৰ্ডাৰ আই ডি আছিলে বি কে আই ডি ছেভেন ছেভেন ছেভেন জিৰ' ফাইভ ফ'ৰ আৰু সেই অৰ্ডাৰটোৰ লগত আপুনি ছিক্সটী এম এল এটা পেপচি যোগ দিব পাৰিবনে আৰু নতুনকৈ অৰ্ডাৰ কৰা বস্তুখিনিৰ পৰিবৰ্দ্ধিত দামটো কিমান হ'ব আপুনি জনাব পাৰিব নেকি